আমাৰ ঘৰৰ দুৱাৰডলিত গোবৰ গৰুৰ গোবৰ মিহলাই লোৱা পানী ছটিয়াই দিয়া হয় যেতিয়া যেতিয়া মানুহ এজন নোহোৱা হয় আমাৰ মাজৰ পৰা

সেই সেই ওপৰেৰে সেই ঠাইখিনিত গোবৰ পানী ছটিয়াই দিয়াৰ ওপৰেৰে মানুহ মানুহটো বা মানুহজনক লৈ যোৱা হয় যেতিয়া কিছুমান এনেকুৱা কাম আছে যিবিলাক ধৰ গোবৰ পানী ছটিয়াই দিয়াৰ পিছতহে মানুহ ছটিয়াই দিয়াৰ পিছতহে শুচি হ'ব শুচি হোৱা যায় কাৰণ গোবৰ পানী ছটিয়াই গোবৰ পানী পানীখিনিৰ মূল্য বহুত যেনেকৈ গৰু গৰুটো আমাৰ আমাৰ বাবে ভগ ভগৱান হয় তেনেকৈ গোবৰ গোবৰখিনিও আমাৰ কাৰণে বহুত মূল্যৱান কাৰণ কিছুমান কামত গোবৰ পানী ছটিয়াই নিদিলে

ছটিয়াই নিদিলে কামখিনি শুচি হোৱা নাযায় পানীখিনি ছটিয়াই দিয়াৰ পিছতহে শুচি হোৱা দেখা যায় আৰু বহুতো ধৰণৰ এনেকুৱা চুৱা কাম আছে যে গোবৰ পানী ছটিয়াই দিব লগা তেনেবোৰ কামতো গোবৰ পানী বহুত মূল্যৱান হয় এইখিনিয়ে গোবৰ পানী গৰুৰ গোবৰ মিহলোৱা পানী ছটিয়াই দিয়াৰ যুক্তি